মই সাধাৰণতে ক্ৰিকেট খেল খেলোঁ আৰু খেল আমি আমাৰ ওচৰৰে প্লেগ্ৰাউণ্ড আছে আমাৰ খেলপথাৰ আছে তাত আমি খেলোঁ আৰু মই ক্ৰিকেট খেল মোৰ বন্ধু বান্ধৱ আৰু মোৰ ভাইটি সেইসকল আছে ভাইটি দাদা ভাইটিসকল আছে তেওঁলোকৰ সৈতে খেলোঁ আৰু খেলখন আমাৰ অঞ্চলৰ ওচৰতে আমাৰ এখন প্লেগ্ৰাউণ্ড আছে তাত আমি সাধাৰণতে ক্ৰিকেট খেলবোৰ খেলোঁ